আমি ঘৰতে সহজে প্ৰস্তুত কৰিব পৰা পনীয়া বস্তুৰ ভিতৰত হ'ল নেমু চৰ্বতকাৰণ নেমু চৰ্বত আমি সহজে প্ৰস্তুত কৰিব পাৰোঁ আৰু নেমু চৰ্বত প্ৰস্তুত কৰিব কাৰণে আমাক নেমুৰ দৰকাৰ হৈ আৰু নিমখ আৰু চেনি দৰকাৰ হয় আৰু নিমখ আৰু চেনি আৰু নিমখ চেনি আৰু নেমুৰ জোখ মতে ব্যৱহাৰ কৰি পৰিমাণটো জোখ মতে দি আমি নেমু চৰ্বত বনাব পাৰোঁ আৰু আমাৰ বডিৰ কাৰণেও ভাল আৰু আমি আমাৰ ঘৰলৈ অহা আলহীসকলকোঁ আমি দিব পাৰোঁ আৰু আলহীসকলেও সেয়া পৰিবেশন কৰি ভাল পায় কাৰণ চৰ্বতটো সকলোৰে কাৰণে ভাল আৰু আমি পনীয়া বস্তুৰ ভিতৰত আমি আৰু বনাব পাৰো যেনে বগৰীৰ চৰ্বত বগৰীৰ চৰ্বত বনাব কাৰণে আমি প্ৰথমতে বগৰীটো শুকুৱাই গুৰি কৰি তাক চেনি আৰু নিমখৰ লগত মিশ্ৰণ কৰি আমি পানীৰ লগত দি আমি বগৰীৰ চৰ্বত খাব পাৰোঁ আৰু থেকেৰা চৰ্বটো আমি তেনেকেই খাব পাৰোঁ কাৰণ থেকেৰা খালে আমাৰ পেছাবৰ যিকোনো ইনফেকশ্যনাৰ কাৰণে ভাল আৰু বডিটো আমাৰ ঠাণ্ডা কৰি ৰাখে আমি থেকেৰা চৰ্বতটো আমি আপোনাৰ নিমখ আৰু চেনি জোখ মতে ব্যৱহাৰ কৰি আমি থেকেৰা চৰ্বত বনাব পাৰোঁ আৰু কেতিয়াবা আমাৰ বডিত ডিহাইড্ৰেচনৰ প্ৰব্লেম হ'লে আমি নিমখ আৰু চেনিৰ সমপৰিমাণে ইউচ কৰি আমি অ' আৰ এছৰ বনাব পাৰো ঘৰতে সহজে আৰু সেইটো আমাৰ বডিৰ কাৰণেও ভাল আৰু আমাৰ ডিহাইড্ৰেচনৰ পৰাও আমি মুক্ত হ'ব পাৰোঁ